অঁ হেল্ল' অভিজিত অঁ কি খবৰ ভালে আছা ভালে ভালে ভালে কি ব্যস্ত আছ নে কিবা কামত লাগি আছা নেকি অঁ অঁ অঁ অঁ নিশ্চয় আহিবা আহিবা আহিবা পিছে ঘৰত ভালেই আছে অ অঁ ঠিকে ঠিকে ঠিকে ঘৰত ভালেই আছে কাইলৈ মানে আহিম বুলি ভাবিছিলা নেকি এইফালে ফুৰিবলৈ অঁ অঁ মানে তুমি কেইদিনমান থকাকৈ আহিবা আহিলে

অঁ লগৰ বন্ধুজনক লগত লৈ আহিবা ন অঁ অঁ অঁ তাৰপৰা এই মানে তোমাৰ থকা খোৱাকৈ সুবিধাকৈ ভাল তোমাৰ এখন হোটেল এখন আছে আমাৰ ইয়াতে আছে টাউনত কেইবাখনো আছে তুমি ইয়াত আমাৰ ধৰা এই মনভৰিটো তুমি থাকিব পাৰিবা নহ'লে তোমাৰ এই আমাৰ গায়ত্ৰী লজতো তুমি থাকিব পাৰিবা বৰ ভাল ব্যৱস্থা আছে বাৰু থাকা খোৱা সমস্যা কৰিব এইবো সমস্যা ল'ব নালাগে বাৰু তাৰপৰা লগৰ বন্ধুজনৰ সৈতে কেতিয়া কাইলৈ কিমানমান সময়মানত আহিম বুলি ভাবিছা বাৰু অঁ নমান বজাত ওলাবাহি ন অঁ অঁ মই আকৌ মানে এই কাইলৈ মোৰ কেইটামান কাম আছিলে মই আকৌ ইফালে ইফালে গৈ আজিকালি প্ৰায় ঘূৰি ফুৰিবলগীয়া হয় যে সেইটো কাৰণে মানে মই সেইকাৰণে সুধি লৈছোঁ তুমি কেই কিমানমান সময়ত আহিবা বুলি তাকে অহা আগতে মোক এবাৰ তুমি ৰিং কৰি ল'বা ফোন কল এটা মাৰি ল'বা বুইছা ব্যৱস্থা কৰিম সেইটো মানে যিহেতু সুবিধা কৰি দিম তুমি অহা আহি লোৱা তাৰপৰা মোৰ হোটেলখনত গৈ পিনি কথা বতৰা পাতি তোমাৰ থকা খোৱা ধুনীয়া ব্যৱস্থা এটা চাই মেলি মই তোমাৰ হোটেল এখন তাত যোগাযোগ কৰি দিম দেই বুকিং কৰি দিম অঁ অঁ ঠিকে আছে বাৰু তেনেহ'লে দেই অঁ